আমাৰ গাঁৱত এজন দাদা আছে দাদাজনৰ তেওঁ এখন প্ৰথম সৰু দোকান আছিল তেওঁ সৰু দোকানখনৰপৰা এতিয়া সেই দোকানখনৰপৰা আৰু এখন দোকান খুলিলে সেই দোকানখনত এতিয়া তেওঁ দোকানখন প্ৰথম দোকানখন প্ৰথমতে তেওঁ বজাৰ কৰি বজাৰ কৰিবলৈ যাওঁতে চাইকেল লৈ গুচিলে তেতিয়া সেই দোকানখনৰপৰা তেওঁ এতিয়া বাইক বাইক এখন লৈ বাইকখন দোকানখনৰপৰা তেওঁ এতিয়া দোকানখন বনালে দোকানখন বনোৱাৰ পাছত তেওঁ প্ৰথমতে হাফ উৱালকৈ বনাইছিলে হাফ উৱাল বনোৱাৰ পাছত তেওঁ এখন ফুল ওৱাল কৰিলে ফুল ওৱাল কৰাৰ পাছত তেওঁ এতিয়া দোকানখনৰপৰাই চৰ্ট দিলে চৰ্ট দি ভালকৈ বনালে সেই বনালে তাৰপৰা আকৌ তেতিয়া গাড়ী তিনিখন ল'লে সেই গাড়ী তিনিখনত তেওঁ কৰ্মচাৰী ৰাখিছে আমাৰ গাঁৱৰে কেইবাজনো ল'ৰা ৰাখিছে যিকিজনে এতিয়া অকণমান পঢ়িয়ে তেওঁৰ অসুবিধা হোৱাৰ বাবে পঢ়া সামৰিলে সেই পঢ়া সামৰি তেওঁলোকে সেই দোকানখনতে আছে চেলমেন হিচাপে তেওঁ এতিয়া তেওঁ বিয়া বাৰু পাতিলে বিয়া বাৰু এতিয়া ল'ৰা ল'ৰাকেইটাক তেওঁ ক শ্ৰেণীৰ পৰা অংগনবাদীত পঢ়ায় তেওঁ এতিয়া ল'ৰাক কম্পিউটাৰ পঢ়াইছে ল'ৰাই পঢ়াই ল'ৰাক কম্পিউটাৰ পঢ়াইছে ছোৱালীক ল'ৰা ছোৱালী কম্পিউটাৰ পঢ়াইছে ল'ৰাক বাইক এখনো কিনি দিলে ছোৱালীজনী ছোৱালীজনীও পঢ়ি আছে ভালকৈ ছোৱালীজনীক বাইক স্কুটি এখন কিনি দিলে মানুহজনীকো এতিয়া নিজ ব্যৱসায় হিচাপত কাপোৰ চিলোৱা মেচিন আনি দিছে কাপোৰ চিলাই মানুহগৰাকীয়ে তেওঁ এতিয়া সেই দোকানখনৰ পৰা তেওঁ সকলো ব্ৰইলাৰ ফাৰ্ম এখন খুলিলে ব্ৰইলাৰ ফাৰ্মখনত তেওঁ আমাৰ গাঁৱত বিয়া সবাহ সকলোতে বইল ব্ৰইলাৰ তেওঁ তেৱেঁ দিয়ে তেওঁৰ পৰা সকলোৱে লয় তেওঁ এতিয়া দোকানখন সকলো ধৰণৰ তেল বিকে শাক পাচলি বিকে শাক পাচলি বিকে শাক পাচলি বিকে আৰু আমাৰ গাঁৱৰ এজন দাই আছে দাইজন তেওঁ শাক পাচলি বিকিছিলে শাক পাচলি বিকি তেওঁ ঘৰখন চলাই আছে তেওঁ ঘৰখন চলাই আছে তেওঁ ল'ৰা ল'ৰাকো পঢ়াই আছে ল'ৰা ভাল ভাল ভাল কলেজত পঢ়াই আছে ছোৱালীকো ভালকৈ পঢ়াই আছে ছোৱালীক ভাল ছোৱালীক ভালকৈ তেওঁ সেই দোকানখনৰপৰা ভালকৈ পঢ়াই শুনাই চাকৰি দিয়ালে চাকৰি দিয়াৰ পিছত এতিয়া ছোৱালীক বিয়া বিয়া দিয়ালে বিয়া তেওঁ সকলো সমস্ত বস্তু সেই কষ্টৰ ফলত তেওঁ ল'ৰা ছোৱালীক সমস্ত যৌতুক সমস্ত তেৱেঁই দিছে যৌতুক দিছে ল'ৰাক ল'ৰাক চাকৰি দিলে ল'ৰাক বাইক এখন কিনি দিলে প্ৰথম ল'ৰাক বাইক ধনী মানুহ যেতিয়া পইচা হ'ল ল'ৰাক বাইক দিয়া চাকৰি দিয়া গাড়ী গাড়ী এখনো কিনি দিলে ল'ৰাক বিয়া ল'ৰাই বিয়া বাৰু পাতিলে ল'ৰা বিয়া বাৰু ডাঙৰকৈ ধুমধামে পাতিছে আমাৰ গাঁৱত এজন এজন এজনী খুৰী আছে তেওঁ কাপোৰ চিলাই চিলাই তেওঁ নিজৰ নিজৰ ঘৰ কাপোৰ কাপোৰ চিলাই কাপোৰ চিলাই তেওঁ ল'ৰা ল'ৰাক পঢ়ালে ল'ৰাক পঢ়ালে ছোৱালীক পঢ়াইছে তেওঁ মানুহ নিজৰ মানুহজনকো এখন বাইক কিনি দিলে নিজেও তেওঁ এখন স্কুটি ল'লে স্কুট স্কুটি আৰু সেই কাপোৰ চিলাই তেওঁ এতিয়া মিঠাই মিঠাই বনাই মিঠাই দোকান দোকানে দোকানে দিয়ে দোকানত দিয়ে তেওঁ সেই এতিয়া তেওঁ নিজে ঘৰ ঘৰৰো কাম কৰা কাম কৰাই আছে ল'ৰা ছোৱালীক পঢ়াই আছে ল'ৰাক কম্পিউটাৰ কম্পিউটাৰ পঢ়াই আছে ছোৱালীক নাৰ্চ পঢ়ি আছে ছোৱালী নাৰ্চ পঢ়ি এতিয়া ছোৱালীয়ে চাকৰি পালে তাইকো বিয়া দিয়ালে বিয়া দিলে আৰু এজন আমাৰ কাপোৰ আৰু এজন আমাৰ ইয়াতে দাদা এজন আছে তেওঁ কাপোৰ চিলাই কাপোৰ চিলাই তেওঁ কাপোৰ চিলাই চিলাই তেওঁ আজি এতিয়া নিজেই নিজেই প্ৰথম এনেই সৰুকৈ দোকান এখন আছিলে সেই দোকানখন সেই দোকানখনৰ পৰা তেওঁ নিজৰ দোকানখন চৰ্ট দিলে কাপোৰ চিলাই কাপোৰ চিলাই এতিয়া বিকেও আৰু লগতে আনকো শিকায় আৰু লগতে ভনীয়েকক পঢ়াই মাক দেউতাকক খুৱাই বুৱাই আছে ভনীয়েকক পঢ়াই শুনাই কম্পিউটাৰ পঢ়ালে বি এ পঢ়ালে এম এ পঢ়ালে এতিয়া পঢ়াই এতাই ভনীয়েকক বিয়া দিলে ভনীয়েকক ভনীয়েকক দুখ এখন গাড়ী যৌতুক হিচাপে এখন গাড়ী দিছে সমস্ত বস্তু বস্তু দিছে আৰু আমাৰ এজন ইয়াত দাই দাই আছে তেওঁৰ এখন এখন সাধাৰণ বাগান আছিল প্ৰথম সেই বাগানখনৰপৰাই তেওঁ কষ্ট কৰি কৰি সেই বাগানখনৰ পৰাই তেওঁ আৰু দুখন বাগান লগ বাগান লগাই তেওঁ বাগান লৈ গাড়ী গাড়ী কিনিলে গাড়ী সেই গাড়ী ল'লে গাড়ী গাড়ীখনত কর্মচাৰী ৰাখিব পৰা হৈছে তেওঁ লগত নিজৰ লগতে তেওঁৰ দদায়েকৰ ঘৰ দদায়েকহঁতকো চাব পৰা হৈছে দদায়েকহঁত বৰ ভাল ভাল অৱস্থা নহয় তেওঁ খুৱাই বোৱাই আছে তেওঁ সেই বাগানখনৰ পৰাই বহুতখিনি গাঁৱৰ মানুহ সকলোকে চায় ৰাইজৰ কামত আৰু আমাৰ এজন দাই আছে তেওঁ প্ৰথমতে সাধাৰণ আছিলে চাইকেল চলাই আছিলে কষ্ট কৰি কৰি তেওঁ প্ৰথম বাগান ল'লে বাগান লোৱাৰ পিছত তেওঁ বাগান চলোৱাৰ পিছত তেওঁ কয়লা কামত গ'ল কইলা কামত প্ৰথম এখন গাড়ী ল'লে সেই গাড়ীখনৰপাই তেওঁ কষ্ট কৰি কৰি বহুকেইখন গাড়ী ল'লে পাঁচ ছখনমান গাড়ী আছে হওক সকলো গাড়ী আছে সেই গাড়ীকেইখনৰপৰাই বেলেগকো হয় এতিয়া ঘৰ চৰ্ট দিলে তেতিয়া ঘৰ টাউনত ঘৰ ভাড়া ৰুম বনালে ভাড়া দিয়ে ভাড়া দিয়ে দোকান বনালে কাপ এখন বহুতকেইখন দোকান টাউনত বনালে ভাড়া দিলে ৰুম ৰুম ভাড়া ভাড়াঘৰ বনালে ভাড়া দিয়ে আৰু ল'ৰাকো পঢ়ালে ল'ৰাক পঢ়াই এতিয়া ল'ৰাৰ বিয়া পাতিলে বিয়া ডাঙৰকৈ পাতিছে একদম বিয়াও পাতিলে বোৱাৰীয়েক বোৱাই বোৱাৰীয়েককো পঢ়াই আছে বোৱাৰীয়েকক এখন স্কুটি দিছে এখন গাড়ীখিনি দিলে লগতে তেওঁ বোৱাৰীয়েকৰ ঘৰৰ মাক মাক বাপেককো মাককো বহুত সহায় কৰে তেওঁ বাপেক নাই যে বাপেকৰ সহায় কৰে মাকক সহায় কৰে বাপেক নোহোৱাব দুখৰ বাবে